যিটো ৰেচিপি মই আশা কৰোঁ যে এইটো ৰেচিপি মই মানে ইউটিউবত চাইছোঁ ইউটিউবত চাই সেইটো ৰেচিপি মই বনাম মোৰ মনত মানে এটা মানে ই কৰি লওঁ যে এইটো ৰেচিপি মই বনামেই যদি সেই ৰেচিপিটো মানে মই বেলেগক পৰিৱেশন কৰিব দিওঁ যে বেলেগে যদি কয় এই ৰেচিপিটো ভাল হোৱা নাই ইমান তথাপিতো মই হাৰ নামানোঁ এই ৰেচিপিটো মোৰ মোৰ নিজৰ যিটো মানে যিটো ইমানখিনি টেষ্ট হ'ব লাগে সেই হিচাপত মই আশা কৰিম আৰু যদি আনে কয় এইটো বেয়া হৈছে সেইটো মই ইমানখিনি নকৰোঁ অৱশ্যে মই আৰু নতুনকৈ আৰু এদিন চাম আৰু এদিন চাই সেইখিনি মই আৰু টেষ্ট কৰাম টেষ্ট কৰাঁতে যদি কয় বোলে অ' এইখিনি অলপ মানে ভাল হৈছে সিদিনাও মই ই নকৰোঁ যে আৰু এদিন মই বলাম বনাম মোৰ যিটো মানে মোৰ টেষ্ট আহিব লাগে সেইটোৰ কাৰণে মই ভালতকৈ ভাল বনাবৰ কাৰণে বহুতখিনি চেষ্টা কৰোঁ আৰু মানুহক মানে মই এই টেষ্টটো চাব দিওঁ যে এইটো মানে হৈছেনে নাই যদি হৈছে বোলে হোৱা বুলি কয় যদি তেতিয়া মই মানে উপকৃত হ'ম হানড্ৰেডখিনি হোৱা বুলি ভাবিম বা ভাবোঁ আৰু নতুনকৈ টেষ্টটো আনি চবকে কৰিব দি মানে বহুতখিনি মানে নিজে আনন্দিত হওঁ বা আনকো খুৱাই আনন্দ পাওঁ তেনেকৈ ধৰক আৰু এটা ধৰক মই গাজৰৰ মানে হালোৱাই হও বা গাজৰ লাড়ু এইখিনি বনাই মই বহুত ভাল পাওঁ আৰু এইখিনি মানে বহুত মানুহে খায় খাই মাত্ৰ এনে চবেই কৈছে যে হয় বহুত ভাল হৈছে তাৰ ভিতৰত মানে হয় কি কোনোবাদিনা হয়তো বেয়া হ'ব পাৰে বেয়া হ'লেও মই ইমান ডাউট নহওঁ যে মই নিজে এইটো জানো যে এইটো কৰিলে ইমানখিনি উপকৃত হ'ব পাৰি বা ইমানখিনি ভাল হয় সেই হিচাপত মই গাজৰৰ লাড়ুটোও বনাওঁ তিল চিকেন বনাওঁ বা যিকোনো নতুন খাদ্য মই নিজে চেষ্টা কৰোঁ চেষ্টা কৰি মই নিজে বনাব বিচাৰোঁ আনক খুৱাব বিচাৰোঁ যদিহে আনে কয় বোলে হানড্ৰেড পাৰ্চেণ্ট তেতিয়া মোৰ মনতো নিজে মানে বহুত ভাল লাগে আৰু এই যিকোনো খাদ্যই মানে নতুন এটা সৃষ্টি কৰিব মানে বহুত মন আৰু ওৱান হানড্ৰেড পাৰ্চেণ্ট মানে চবতে হানড্ৰেড হয় যদি সেইটোত মানে মই বহুতখিনি নিজে উপকৃত হৈ যাওঁ আনে যদি ভাল বুলি কয় খাদ্যটো খাই সেইটো কাৰণে মোৰ কাৰণে বহুত বেছি মানে এই হয়